মই মই মানে চিলাই কৰিছিলোঁ গাৰুৰ কভাৰ গ্ৰাউন তাৰ পাছত সৰু সৰু চিলাই শিকি থাকোঁতে সৰু সৰু কৰি গাৰুৰ ক'ভাৰ গ্ৰাউন ফ্ৰক তাৰ পাছত ৰুমাল এনেয়ে মোক চিলাব দিয়ে ৰুমাল ৰুমাল চিলাওঁ গাৰুৰ কভাৰ চিলাওঁ পৰ্দা চিলাওঁ সেইবিলাক সহজ কিন্তু গ্ৰাউনটো মানে গ্ৰাউনটো টান টান হ'লেও খুব মই হাতেদিয়ে চিলাই কৰিছিলোঁ গ্ৰাউনটো টান হ'লে পিছত যেতিয়া চিলাই চিলাই কৰি উঠোঁ মুঠতে খুব ধুনীয়া হৈ যায় গ্ৰাউনটো বঢ়িয়া লাগে পিন্ধিও ভাল লাগে গ্ৰাউনটো আটাইতকৈ কঠিন কঠিন গ্ৰাউনটো চিলাওঁতে কিন্তু ভাল হয় আৰু পেটিকোটো চিলাওঁ পেটিকোটো সহজ হাতেদিয়ে মই চিলাই কৰিছিলোঁ যি কেইখন চিলাই কৰিছিলোঁ হাতেদিয়েই চিলাই কৰিছিলোঁ তাৰপিছত লাহে লাহে মেচিনৰ ব্যৱহাৰ কৰিছিলোঁ কিন্তু গ্ৰাউনটো চিলাই মানে কঠিন হ'লেও আটাইতকৈ মানে প্ৰত্যাহ্বানজনক হলেও মানে গ্ৰাউনটো যিহেতু আমি ছোৱালী মানুহ গ্ৰাউন পিন্ধিবই লাগে কঠিন হলেও ড্ৰেছযোৰ ভাল